হেল্ল' দাদা হয় মই ওমংগৰ পৰা এটা ব'টৰ হোম থিয়েটাৰ লৈছিলোঁ যোৱা দুদিনৰ আগত মই প্ৰডাক্টটো ভাল পাইছোঁ সেয়েহে ফোন কৰিলোঁ আগতেও মই কেইবাটাও প্ৰডাক্ট এনেকুৱা লৈছোঁ হোম থিয়েটাৰ লৈছোঁ যাৰ ছাউণ্ড কোৱালিটি ভাল হ'লে বেটেৰী বেক আপ নাই বা কেতিয়াবা বেটেৰী বেকআপ ভাল হ'লে ছাউণ্ডৰ কিছুমান প্ৰ'ব্লেম থাকে আৰু ধৰক খুব সোনকালে তাৰ বেটাৰী বেক আপবোৰ শেষ হৈ যায় বা ছাউণ্ড কোৱালিটিটো লাহে লাহে কমি আহে কিন্তু মই এই দুটা দিনত এক্সপেৰিয়েন্স কৰিছোঁ যে ব'টৰ হোম থিয়েটাৰটো ভাল ইয়াৰ ছাউণ্ডো মই ভাল পাইছোঁ ইয়াৰ বেটাৰী বেক আপো ভাল বিশেষকে কম দামতেই ভাল কোৱালিটিৰ এটা প্ৰডাক্ট আৰু সেইটো কাৰণে মই অঁ ভাল পাইছোঁ আৰু পৰৱৰ্তী সময়তো যদি মই কিবা কাৰণত হোম থিয়েটাৰ ল'ব লাগে তেনেহ'লে মই ব'টৰ ৰেই ল'বলে চেষ্টা কৰিম আৰু মোৰ পৰিয়ালবৰ্গকো ব'টৰ হোম থিয়েটাৰটোৰ বিষয়ে ক'ম যে ইয়াৰ কম খৰচত এটা ভাল হোম থিয়েটাৰ পোৱা গৈছে তাকো এটা ব্ৰেণ্ডেড ব'টৰ নামী এটা কোম্পেনী আৰু তুলনামূলকভাৱে মই যথেষ্ট ভাল এক্সপেৰিয়েন্স পাইছোঁ আগতেও মই কেইটামান প্ৰডাক্ট কিনিছিলোঁ অন্য়ান্য় কোম্পানীৰ যিখিনিৰ বিভিন্ন ধৰণৰ সুবিধাৰ লগতে অসুবিধাও পাইছিলোঁ গতিকে মই এইটোকে ক'ব বিচাৰিছোঁ যে ব'টৰ যিটো হোম থিয়েটাৰ মই আপোনালোকৰ পৰা যোৱা দুদিনৰ আগত ল'লো সেই হোম থিয়েটাৰটোৰ মই ছাউণ্ড কোৱালিটি বেটেৰী বেক আপ চাৰ্জাৰ আৰু যিখিনি ফীচাৰ্ছ তেওঁলোকে দিছে ধৰক ম'বাইলৰ লগত ব্লুটুথ কানেকচন লেপটপৰ লগতো সংযোগ কৰিব পাৰি এক্সট্ৰা ডাটা কেবলৰ সহায়তো মিউজিক বজাব পাৰি তাৰ উপৰিও তাত মেম'ৰি ছিষ্টেমো আছে গতিকে সকলো ফালৰ পৰাই প্ৰডাক্টটো মই ভাল পাইছোঁ সেয়েহে মই আপোনালোকক জনালোঁ পৰৱৰ্তী সময়ত যদি কিবা কাৰণত হোম থিয়েটাৰ ল'বলগীয়া হয় মই ব'টৰে ল'ম বুলি ভাবিছোঁ ধন্য়বাদ ধন্য়বাদ